গোঁঠা বা চিলাই কৰাৰপৰা হোৱা উপকাৰসমূহৰ বিষয়ে ক'বলৈ গ'লে এইবিলাক কৰিলে বিশেষকৈ মানুহৰ বহুতখিনি স্বাস্থ্যটো বেয়াও হয় কাৰণ মই একেৰাহে যদি চিলাই কামত লাগি থাকিলোঁ দিনটো বহি থাকিবলগীয়া হয় কাপোৰ চিলাই বা কিবা কিবি তো চকু প্ৰব্লেম যথেষ্ট হয় ইয়াতে লগতে কঁকাল বিষো হৈ যায় ৰাজহাড় বিষ বহুত কিবা কিবি হয় একেৰাহে চিলাই কৰিবলৈ হ'লে লাহে লাহে চকুৰ প্ৰব্লেমটো হয় চকুৰ প্ৰব্লেম হোৱাৰ লগে লগে ধৰ হস্পিটেল যাব লাগিব চকু দেখা চশমা দিয়া থাকে বিশেষকৈ পাৱাৰটো বহুত ৰাতি কৰিবলৈ হ'লে এইবিলাকৰ পাৱাৰটো বেছি লাগে গতিকে এই চিলাই কামবিলাক ৰাতি নকৰাই ভাল তো তাঁতশালৰ হ'লেও তাঁতখন ব'বলৈ হ'লে ফুল চুল কৰিবলৈ হ'লে চশমাযোৰ দৰকাৰ হয় চকু পাৱাৰটো কমে সেইবিলাক আকৌ মানে ৰেষ্ট দিবলৈ হ'লে পোহৰটো বেছি লাগে এই পোহৰটো হ'লেহে আমি ফুল বচাৰপৰা চিলাই তিলাই কাম কৰাত অকণমান চকুকেইটাক ৰেহাই দিবপৰা হয় আৰু একেৰাহে যিকোনো এটা কাম কৰিবলৈ গ'লে চিলাই কৰাই হওক বা তাঁত বোৱাই হওক এইখিনি কৰাৰ লগে লগে মানুহৰ যথেষ্ট বিষ চিষো হয় তো তাঁত ববলৈ হ'লে হাতো বিষ হয় ভৰি একেৰাহে ভৰি মানে জাল দি থাকিবলৈ হ'লে ভৰি বিষ হয় হাত বিষ হয় মাকো মাৰি থাকোঁতে পিঠি বিষ হয় এইবিলাকৰ হ'বলৈ হ'লে মাজতে এদিন দুদিনকৈ ৰেষ্ট দিবলগীয়া হয় অকণমান ভাগৰ পলাবলৈ শুবলগীয়া হয় চকুকেইটা ৰেষ্ট দিবলৈ অকণমান চকুকেইটা এঘণ্টা হ'লেও ৰেষ্ট দিবলগীয়া হয় তেতিয়াহে মানে অকণমান আমাৰ শৰীৰটো উপকাৰ হয় এইবিলাক সাধাৰণতে বেছিকৈ একেৰাহে কৰিলে ডক্টৰৰ ওচৰত দেখাবলগীয়া হয়ে ডক্তৰক দেখালে চকুৰ প্ৰব্লেম বুলি চশমা দিব লগতে বিষৰ বুলি বিষৰ ইনজেকশ্যন হওক কিবা হওক অন্যান্য ডক্তৰে দি পঠিয়াব তাৰ ওপৰিও ডক্তৰৰ ওচৰত নগ'লে নিজে অকণমান হেৰি কৰিব লাগিব আৰু নিজৰ স্বাস্থ্যটোৰ কাৰণে ৰেষ্ট দিব লাগিব শৰীৰটোক চকুকেইটা হ'লেও অকণমান পোহৰটো বেছি ল'ব লাগিব চিলাই কৰিবলৈ হ'লে বা তাঁতশালখনকে ব'বলৈ হ'লে পোহৰ ব্যৱস্থা পোহৰ থকা ঠাইত তাঁতখন ল'বলৈ লাগিব ধৰা মেচিনটোৱে হওক ভালকৈ বেজী সূতা সোমাবলৈ হ'লে লাইট পোহটোৰ ব্যৱস্থা ভালকৈ কৰি ল'ব লাগিব তাৰ ওপৰি চকুকেইটা যথেষ্ট পৰিমাণে মানে ৰাতি হ'লেও শোৱাটো জৰুৰী ভালকৈ যদি আমি টোপনিটো হেৰি নহয় চকু বিষ হ'ব চকু বিষ হ'লে ফুল বচা ইত্যাদি কামতো মানে চকু কষ্ট যথেষ্ট দিবলগীয়া হয় লগতেটো বিষটো আছেই একেৰাহে ভৰি বিষো হয় কঁকাল বিষটোতো আছেই কঁকাল বিষো হয় ভাল মানুহ কিবা কিবি কৰি থাকিলে বিষ চিষবোৰ বেছি হয় তাতে সেইখিনি যদি আমি একৰাহে বহি মেলি কৰি থাকিবলগীয়া হয় তেনেহ'লে বিষ চিষবিলাকো যথেষ্ট হয়গৈ সেইখিনি আৰাম কৰিবলৈ হ'লে আমি দিনটোত কমেও এঘণ্টামান হ'লেওতো ৰেষ্টটো ল'বলগীয়া হয় সেই ৰেষ্টটো নল'লে আমি আৰাম কৰিব নহ'লে আমাৰ মানে ডক্তৰৰ ওচৰত যাবলগীয়া হ'ব ডক্তৰৰ ওচৰলৈ যদি নোযোৱাকৈ আমি নিজৰ বডিটোৰ অকণমান ৰেষ্ট দিব পাৰোঁ সেইবিলাকৰপৰা গোঁঠা বা চিলাই কৰা কাম যিকোনো ক্ষেত্ৰতে তেতিয়াহ'লে ডক্তৰৰ ওচৰলৈ নগ'লেও হ'ব আৰু চকুকেইটা অকণমান দিনটোৰ অকণমান দেৰি ৰেষ্ট ল'ব লাগিব

তেনেকুৱাবোৰ

সেইবিলাক অঁ সেইবিলাকেই আৰু